বাইক আৰোহী হিচাপে এটা যদি চাবলৈ যাওঁ এটা লং ৰাইডত যদি আমি যাওঁ তেনে বহুতো প্ৰয়োজনীয়তা আমি লোৱাটো উচিত সাৱধানতা হৈ যাওক বহু লোৱাটো উচিত

পোনপ্ৰথমে আমি প্ৰয়োজনীয় সা সামগ্ৰী যেনেকৈ ফাৰ্ষ্ট এইড বক্স হৈ যাওক দৰৱ পাতি পিল আদি বিভিন্ন সা সামগ্ৰী সৰু সুৰা যতন কাপোৰ কানি আদি লৈ যোৱাটো বাইকতে লৈ যোৱাটো অতিকৈ প্ৰয়োজনীয় কিয়নো এইসমূহ বস্তুৱেই বাটত এইসমূহ বস্তুৱেই বাটত প্ৰয়োজন হয় ঠিক সেইদৰে আমি যেতিয়া এটা ৰাইডত যাওঁ তেন্তে বাইকখন আমি প্ৰথমে বাইকখন চব বস্তু চেক কৰি ল'ব লাগে চব ঠিক আছে নাই পাম হৈ যাওক ইঞ্জিন হৈ যাওক তেল ম'বিল আদি বাইকৰ সকলো বস্তু ভালকৈ চাই যোৱাটো উচিত এটা লং ৰাইডত যোৱাৰ আগে আগে চাই যোৱাটো উচিত আৰু বৰ্তমান সময়ত পপুলেশ্যন যিটো হাৰত বৃদ্ধি পাইছে যান বাহনৰ হাৰো সেইমতে বৃদ্ধি হৈছে গতিকেলৈ এটা ৰাইডত যোৱাৰ লগে লগে বহুতো যান বাহন দিন হওক ৰাতি হওক যান বাহন অতিকৈ দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত গতিকে যান বাহনৰ ক্ষেত্ৰতো চাই সাৱধান হোৱাটো অতিকৈ উচিত কিয়নো নিজৰ ভুল নাথাকিলেও কেতিয়াবা হৈ যায় গতিকেলৈ নিজে সাৱধান হৈ যোৱাটো অতিকৈ উচিত আৰু প্ৰয়োজনীয় সামগ্ৰী যেনে টেণ্ট হৈ যাওক ক'ৰবাত গৈ ৰখিবলৈ টেণ্ট আদি যা যতন খোৱা সামগ্ৰী আদি লৈ যোৱাটো অতিকৈ উচিত ৰাইডত যোৱা মাত্ৰত বহুতো সাৱধানতা অৱলম্বন কৰিব লাগে ওখোৰা মোখোৰা ৰাস্তা হৈ যাওক কেতিয়াবা বতৰো বেয়া হ'ব যেনে পুৰা বতাহ দিব ধুমুহা হ'ব আদি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় গতিকে এইবোৰ চাই যোৱাটো উচিত ওখোৰা মোখোৰা ৰাস্তাত বাইকখনো ৰাস্তাটো সাপেক্ষে কিমান স্পিড যাব সিমান স্পিডত যোৱাটো অতিকৈ উচিত ৰাস্তা চাই বাইক চলাব লাগে কেতিয়াবা ঠেক ৰাস্তা পোৱা যায় কেতিয়াবা বহল হ'ব আদি আৰু ভূমিস্খলন আদি বানপানী আদি বিভিন্ন অঞ্চল যেতিয়া পাৰ হৈ যোৱা যায় বিভিন্ন বস্তু দেখিবলৈ পোৱা যায় এইসমূহ নতুন নতুন জেগা নতুন নতুন মানুহ দেখিবলৈ পোৱা যায় আৰু ৰাস্তাবোৰতো বন্যজন্তু আদি বহুত দিগদাৰ দিয়ে যেনে ৰাস্তাত ৰাতি হওক দিন হওক বহুতো গৰু হওক ছাগলী হৈ যাওক কুকুৰ আদি ৰাস্তাৰ মাজতে আহি দিয়ে গতিকে সেইবোৰো সাৱধানতা ল'ব লাগে বিশেষকৈ ৰাতি কুকুৰসমূহ ৰাস্তাৰ ইফালে সিফালে পাৰ হওঁতে ৰাতি আগা ভেটা কৰে এনে ফলত দুৰ্ঘটনাও সংঘটিত হয় গতিকে সেই দুৰ্ঘটনাবোৰ সেইবোৰলৈ চাই বহুতো সাৱধানতা অৱলম্বন কৰিব লাগে ঠিক দৃষ্টিটো ৰাস্তাত চাই যাব লাগে যাতে একো নহয় আৰু ব্রে'কটো বহুত আগতেই এপ্লাই কৰিব লাগে কিবা এটা বস্তু যদি দেখি দেখা যায় বহুত এশ দুশ এশ মিটাৰ আগতেই ব্রে'কটো এপ্লাই কৰিব লাগে যিকোনো বাইকতে হওক নিজৰ হৈছে সাৱধানতাৰ বাবে গতিকেলৈ এইসমূহেই সাবলৈ সাৱধানতা লোৱাটো উচিত এজন আ বাইক আৰোহী হিচাপে বহুতো মোকাবিলা হ'ব লাগে বহুতো সা সমস্যা সন্মুখীন হ'ব লগা হয় গতিকেলৈ এইসমূহ যদি লোৱা হয় তেন্তে বহুতো সুবিধা হয় সেইবাবে এইসমূহ ল'বই লাগে